মোৰ ভাইটিয়ে বেগ এটা লাগে কোৱা কাৰণে শৰ্মাৰ দোকানলৈ গৈছিলোঁ তাৰ পৰা এটা বেগ আনিলোঁ বেগটোৰ কুৱালিটি ইমান ভাল আছিলে নহয় সেই বেগটো পানী বটল থ'বৰ কাৰণে এক্সট্রাকৈ আছিলে যে আৰু কিতাপ থ'বৰ কাৰণেও এক্সটাকৈ জেগা চেইন আছিলে আৰু এক্সট্ৰাকৈ কলম বহী কলম ভৰাবৰ কাৰণে এক্সট্ৰাকৈ বেগ আছিলে লগতে ছাতি তাত ছাতি ভৰাবৰ কাৰণে এক্সট্ৰাকৈ বেগ আছিলে আৰু বেগটো ৱাটৰ ৱাটাৰ প্ৰ ৱাটাৰ প্ৰুফ আছিলে ছাগৈ কাৰণ সেইদিনা ভাইটিটো কলেজৰ পৰা আহোঁতে তিতিয়ে আহিছিলে ন কিন্তু কিতাপত মানে একো পানী নপৰিলে তাকে বেগটোৰ কুৱালিটিটো চাই বহুত ভাল লাগিলে মানে এবছৰ ৱাৰেন্টি দিছে লগতে মোৰ লগৰ কোনোবাই কিনো বুলি ক'লে মই তাৰ পৰা কিনিব ক'ম আৰু ভৱিষ্যতেও মই তাৰ পৰাই কিনিম কাৰণ বেগৰ কুৱালিটি বহুত ভাল ইয়াত বহুত ভাল লাগিল সেইদিনা এই দোকানৰ পৰা এইটো বেগ আনি বহুত দিনো যাব ৱাৰেন্টিও দিছে এবছৰ বহুত ভাল লাগিলে বেগটো